আমাৰ গাঁৱত কাৰোবাক সাপে খুটিয়ালে আমি মানে মানুহে কয় মাইকী মানুহ চুব নালাগে আমি মতা মানুহ মাতি আনি মতা মানুহক ধৰিব দি প্ৰথমতে আমি চূণ লগাই দিওঁ তাৰে পিছত গাঁঠি মাৰি দিওঁ গাঁঠি মাৰি দিয়াৰ পিছত আমি ওজা বা বৈদ আমি বিচাৰোঁ আনো আনি ওজা বৈদে জৰা ফুকা কৰে কৰাৰ পিছত মানে তেওঁলোকে বিষ নমাই অনাৰ পিছত দেখিছোঁ আৰু কিবা মানে কিবা কটা মাৰি নে এই খুটিয়া জাগাখিনিৰ পৰা তেজ ওলাই সেই তেজটো ওলাই যোৱাৰ পিছত বিষটো ওলাই যায় যোৱাৰ পিছত মানুহজন ভাল হয় তেনেকে মানে ওজা বৈদ লগালে সাপে খুটিয়া মানুহ ভাল হয় বুলি আমি গম পাওঁ বা দেখিছোঁ শুনিছোঁ জানিছোঁ তেনেকে মানে ওজাই জাৰিলে ভাল হয় আৰু কিছুমানে কয় মেডিকেলত লৈ যায় বেজী বেজী ব্যৱহাৰ কৰিলেও ভাল হয় বুলি সেই কৈছে আৰু তেনেকে মানে আমি গম পাইছোঁ